ব্যৱসায়ত মহিলাসকল জড়িত হোৱাৰ বিষয়ে মোৰ মতামত ক'বলৈ গ'লে ব্যৱসায়ত মহিলাসকল যে জড়িত হৈছে মই খুব বেছি মানে ভাল পাইছোঁ বা আনন্দ মুহূ্ৰ্ত বুলি ক'ব যাওঁ মানে আনন্দ পাওঁ কাৰণ এগৰাকী মহিলা যিয়ে নিজৰ ভিৰৰত নিজেই বা নিজেকে নিজে স্বাৱলম্বী কৰাটো খুব মানে কঠিন তাৰ ভিতৰত যেতিয়া মহিলাসকল ব্যৱসায়ত জড়িত হয় মানে জড়িত হ'লে কি হয় দুটকা ইনকাম হয় মানে কেতিয়াবা ধৰক কাৰো তলত থাকিবলগীয়া নহয় কেতিয়াবা কিবা খাব মন গ'ল কিবা কিনিব মন গ'ল যিহেতু মহিলাসকলৰ নানা ক্ৰীম পাউদাৰেেই হওক বা ক'বাত যোৱায়েই হওক বা ক'ৰবাত কিবা এটা সৰু যাতে আনৰ হাত পাতিবলগীয়া মা দেউতাৰেই হওক বা মানুহজনৰে হওক কেতিয়াও যাতে হাত পাতিবলগীয়া নহয় সেইকাৰণে ব্যৱসায়ত জড়িত হোৱা মহিলাসকলৰ বিষয়ে মোৰ মতামত খুব ভাল মই নিজেও ব্যৱসায়ত জড়িত যিহেতু মই সেইকাৰণে কৈছোঁ যে ব্যৱসায়ত জড়িত মহিলাসকলৰ বিষয়ে মই কওঁ খুব পৰিশ্ৰমী পৰিশ্ৰমী মহিলা এক নম্বৰতে খুব মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মানে ব্যৱসায়টো যদি আগবাঢ়ে মানে খুব সহজ সৰলভাৱে মানে আগবাঢ়ি গ'লে ব্যৱসায়ত কেতিয়াও দুই মানে দুই নম্বৰ কৰিব নালাগে কাৰণ টেঙা আমটো বজাৰত এবাৰহে বেচিব পাৰি সেইকাৰণে যিসকল মহিলা ব্যৱসায়ৰ লগত জড়িত সেই মহিলাসকলে খুব নিখুঁতভাৱে সুনিপুণভাৱে একদম মানে সঁচা অন্তৰে আগবাঢ়ি গ'লে ব্যৱসায়ত এদিন নহয় এদিন উন্নতি হ'বই হয় ছমাহত পৰা নাই বছৰৰত বছৰত পৰা নাই দুবছৰত দুবছৰত পৰা নাই পাঁচ বছৰ ব্যৱসায় বোলা বস্তুটো যে এনেকুৱা নহয় যে মই একেদিনাই আমি মহিলাসকল খুব বেছি ডাঙৰ ব্যৱসায়লে মানে একেজাপে আমি আগবাঢ়ি যাব নোৱাৰোঁ সেইকাৰণে সৰু ব্যৱসায়টো আমি লাহে লাহে এখোজ এখোজকে গৈ আগবাঢ়িব লাগিব সেই আগবাঢ়িলেহে আমি মানে পিছত ভৱিষ্যতে এগৰাকী ভাল ব্যৱসায়ী মহিলা হিচাপে আমি সফল হ'ম বুলি মানে ভাবোঁ মানে সফল হ'ব বা মই হ'লেও হ'ম বুলি মনত আশা মোৰ কিন্তু খুব দুৰ্বাৰ হেঁপাহ যে এগৰাকী ব্যৱসায়ী মহিলা হৈ খুব ভালদৰে যেন আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে কৈছোঁ যে ব্যৱসায়ী মহিলাসকল খুব পৰিশ্ৰমী হ'ব লাগে সময় খুব মানে মিলাবলগীয়া হয় সময় মই দোকানত থাকিলোঁ বা ঘৰ কাম কৰিলোঁ ল'ৰা ছোৱালী স্কুল পঠিয়ালোঁ তাৰপিছত কাপোৰ কানি ঘৰ দুৱাৰ মচা কৰি যে মই নিজৰ ব্যৱসায় লগত যে মই নিজকে সময় দিব পাৰিছোঁ সেইটো এটা খুব ডাঙৰ কথা আৰু ব্যৱসায়টো যে মই কেনেদৰে আগবঢ়াই নিব পাৰিছোঁ ব্যৱসায়টো যদি সঁচা অন্তৰে একদম মানে আপোনাৰ ভালভাৱে যদি আগবঢ়াই নিওঁ তেনেহ'লে সেই ব্যৱসায় কৰা মহিলাগৰাকী কিন্তু এবাৰ চেলুট জনাবলগীয়া কাৰণ এগৰাকী মতা মানুহে ব্যৱসায় কৰে ঠিক কিন্তু মতা মানুহে ঘৰ সমস্ত কাম কৰি ব্যৱসায়লে আগবাঢ়ি যাবলগীয়া নহয় ক'ৰবাত যদি দুই এজন যায় সেইটো বেলেগ কথা কিন্তু মহিলাসকল প্ৰায়ভাগ নিজৰ ঘৰ শাহুৰ শহুৰ মানে সম্পূৰ্ণ আলপৈচান ধৰি ল'ৰা ছোৱালীক স্কুল পঠিয়াই ঘৰৰ সকলো কাম বন কৰি এটা ব্যৱসায়ত যদি হাত দিয়ে সেই ব্যৱসায় মহিলাজনী যদি সফল হয় তেতিয়াহে আমাৰ ভাল লাগে